পৰীক্ষা সম্বন্ধীয় কিতাপসমূহে আমাক যথেষ্টভাৱে সহায় কৰি আহিছে কিয়নো তেনেধৰণৰ কিতাপসমূহে বিভিন্ন নোট সহায়িকা ছাজেশ্যন আদিত আদিৰ জৰিয়তে আমাক আমাৰ ভৱিষ্যতৰ যি বাট সেয়া প্ৰদৰ্শন কৰি আহিছে এনেধৰণৰ কিতাপসমূহ কেৱল পৰীক্ষাৰ বাবে প্ৰস্তুতিৰ ক্ষেত্ৰতেই নহয় আনকি ই জীৱনৰ বাবে প্ৰস্তুতি কৰাৰ ক্ষেত্ৰতো আমাক যথেষ্ট ধৰণে সহায় কৰিব পাৰে বুলি মই ভাবোঁ কিয়নো তেনেধৰণৰ কিতাপসমূহে নিঃসন্দেহে পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে আমাক যথেষ্টভাৱে সহায় কৰি আহিছে পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ আগে আগে কেনেধৰণে নিজকে প্ৰস্তুত কৰিব তাৰ সুন্দৰ বৰ্ণনা আমি পৰীক্ষা সম্পৰ্কীয় বিভিন্ন কিতাপত কিতাপৰ জৰিয়তে আমি ৰাস্তা মুকলি কৰিব পাৰোঁ লগতে যিসমূহ আমাৰ কম্পিটেটিভ পৰীক্ষা সেই পৰীক্ষাসমূহত আগবাঢ়ি যাবলৈ এখন সুৰ্নিদিষ্ট ছিলেবাছ আৰু কেনেধৰণে আমি আগুৱাই যাব লাগে সেইসমূহৰ বিষয়ে পুংখানুপুংখভাৱে তাত লিখিত থাকে যাৰ জৰিয়তে আমি সেইখন অনুকৰণ কৰি আমাৰ নিৰ্দিষ্ট লক্ষ্যত আমি উপনীত হ'ব পাৰোঁ আনুষ্ঠানিক শিক্ষাসমূহৰ অবিছেদ্য অংগ হিচাপে এই পৰীক্ষাসমূহত আমাৰ যিসমূহ কিতাপ সেই কিতাপসমূহে আমাক বিভিন্ন ধৰণে সহায় কৰি আহিছে যাৰ জৰিয়তে আমি পিছহুঁহুকি আহিবলগীয়া নহয় আৰু পৰীক্ষা সমূহলৈ পুৰ্নগতিত প্ৰস্তুতি চলাব পাৰোঁ